দুই লাখ বিছ হাজাৰ তিনি লাখ চাৰি হাজাৰ পাঁচ লাখ চল্লিছ হাজাৰ সাত লাখ ষাঠি হাজাৰ চাৰি লাখ সত্তৰ হাজাৰ আঠ লাখ দছ হাজাৰ